মই মোৰ বাগিচাত ফুলৰ লগতে বিভিন্ন ধৰণৰ উদ্ভিদো ৰাখিছোঁ বিভিন্ন ধৰণৰ উদ্ভিদবোৰ যেনে নৰসিংহ ভেদাইলতা গজসিংহ মানিমুনি বিষলগনি ইত্যাদি এনেধৰণৰ কিছুমান ঔষধি উদ্ভিদ মই মোৰ বাগিচাত ৰাখিছোঁ এই উদ্ভিদবোৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি ধৰক নাৰ্জীজোপা ফুলো হয় তাৰ লগতে পাতটো আমি কটা চিঙা হ'লে লগাওঁ মানিমুনিজোপা ধৰক কাঁহ পানীলগা জ্বৰ এনেধৰণৰ নিমুনীয়া হ'লে তাত আমি দুই এটা জালুক দি খালেও আমি বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ এনে ধৰণৰ বেমাৰ আজাৰৰ কাৰণে বহুতো ধৰণৰ ঔষধি উদ্ভিদৰো দৰকাৰ হয় সেই হেতুকে মই অই নিজৰ বাগিচাতে অতি যতনেৰে অতি যতনেৰে পোক পৰুৱা নপৰি নপৰাকৈ ভালদৰে ৰাখিছোঁ আচলতে আজিকালি মানুহৰ ঘৰত এইবোৰ উদ্ভিদ প্ৰায় নোহোৱা হৈ গৈছে সেইবাবে প্ৰায় নোহোৱা হৈ গৈছে সেইবাবে মোৰ বাগিচাৰ পৰাই মানুহে উদ্ভিদবোৰ নিয়ে আৰু তেওঁলোকৰ যিবিলাক বেমাৰ আজাৰ হয় সেইবিলাকত সেই বেমাৰ আজাৰ হয় সেইবিলাকৰ কাৰণে মোৰ ঘ বাগিচাৰ পৰাই উদ্ভিদবোৰ নি তেওঁলোকে ব্যৱহাৰ কৰে